অসমীয়া ভাষাটো সংৰক্ষণ আৰু প্ৰচাৰ কৰিবলৈ বিভিন্ন মা বিভিন্ন মানুহে বিভিন্ন ধৰণে কৰি আছে যেনেকৈ বহুতো পুৰণীয়া পুৰণা আপুৰুগীয়া গ্ৰন্থ আলোচনী এইবোৰ আজিকালি ডিজিটেলাইজ কৰা হৈছে ইন্টাৰনেট আৰু সামাজিক মাধ্যমৰ জৰিয়তে অসমীয়া ভাষাটোৰ বিষয়ে চৰ্চা কৰি আছে মানুহে আজিকালি ইন্টাৰনেল সামাজিক মাধ্যমত অসমীয়া অসমীয়াতেই লিখা মেলা কৰে বা চৰ্চা কৰে তাৰপিছত আপোনাৰ এই আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চ ত অসমীয়া ভাষাটো সংযোগ কৰা হৈছে আৰু এইটো ক'ৰ এইটোৰ লগত আজিলৈ বহুত মানুহ জড়িত হৈ আছে পুৰণা অৰুণোদয়ৰ পৰা আৰম্ভ কৰি পুৰণি সাহিত্য আলোচনীসমূহত ইউনিকেডৰ মাধ্যমেদি বহুত দি ইউনিকেডৰ মাধ্যমেৰে ডিজিটেলাইজ কৰা হৈছে গুগুল ট্ৰেন্সলেট মাইক্ৰচফ্ট আদিটো অসমীয়া ভাষাৰ অনুবাদ আজিকালি উপলব্ধ হয় পোৱা যায় তাৰ ভিতৰত অসমীয়া ভাষাৰ সংৰক্ষণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত আই আই টি মাদ্ৰাছ এ আই ফৰ ভাৰত নামৰ এটা সংস্থাটোৱে অপেন চৰ্চত অসমীয়া ভাষাৰ অনুবাদ উপলব্ধ কৰিবলৈ সক্ষম হয় হক কাম কৰি আহি আছে আৰু ইয়াত ভাষাৰ জ্ঞান আৰু ভাষাৰ প্ৰতি থকা দায়িত্ববোধৰ ভাষাৰ প্ৰতি এই দায়িত্ববোধ থকা লোকসকল জড়িত হৈ আছে